অসমত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে বহুতো মূল্যৱান পদক্ষেপ হাতত লোৱা হৈছে ক'বলৈ গ'লে এতিয়া আপোনাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন স্কুল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে লগতে ইংলিছ মিডিয়াম আৰু আছাছ মিডিয়ামৰ সকলো টিচাৰে ইহঁতৰ ষ্টুডেণ্টবিলাকক পঢ়ায়ে ইহঁতক আৰু আগবাঢ়িব কাৰণে হওক উৎসাহিত কৰিছে লগতে আপোনালোকে চাবলৈ গ'লে এতিয়া দেখা যায় যে সকলো ক্ষেত্ৰত কিছুমান চাহ উদ্য়োগৰ ক্ষেত্ৰত য'ত নেকি চাহ বাগান আছে সিহঁতৰ ক্ষেত্ৰত মানে এই শিক্ষা ব্য়ৱস্থাটো একদম অনুন্নত মানে সিহঁতে কি হয় একো বুজি নাপাই তো ৰিচেন্টলি মানে আমাৰ ৰিচেন্টলি এতিয়া লখিমপুৰৰ ডিষ্ট্ৰিকত এখন চাহ বাগানৰ এখন স্কুল প্ৰতিষ্ঠা কৰা হৈছে তাত মোৰ দাদাই তাত মোৰ দাদাই কৰ্ম সংস্থাপন কৰিছিলে তাত মানে ইমানেই বেয়া অৱস্থা হৈ আছে সঁচা কথা কবলৈ গ'লে ইমানেই অৱস্থা বেয়া হৈ আছে একে একে দুই মানে কিমান সিহঁতে নাজানে মানে এইটো হৈছে কেৱল মাত্ৰ শিক্ষা অভাৱৰ বা বাবে তো ইহঁত এতিয়া তাত মানে শিক্ষা ব্য়ৱস্থা কৰি কিনে সেই শিক্ষা খণ্ডক আৰু অলপ উত উৎসাহিত কৰিবলৈ যথেষ্ট কাম কৰা হৈছে লগতে ইহঁতে মাননীয় মুখ্য় শিক্ষামন্ত্ৰী ডাঙৰীয়া ডাঙৰীয়াই এইবিলাকৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি লগতে শিক মান হেৰি যথেষ্ট শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষানুষ্ঠান কৰাৰ প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষকৰ পদত বহুতো বহুতো বহুতক নিযুক্তি প্ৰদান কৰিছে যিবোৰে নেকি বৰ্তমান বৰ্তমান নিৰক্ষৰতা ভোগ কৰি আছিল যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান নিৰক্ষৰতা ভোগ কৰি আছিল হয় সিহঁতে কাম কৰি আছিল হয় কাম কৰিব লাগিব লাইফত ষ্ট্ৰাগল কৰিব লাগিবই লাইফটো যদি স্পেন্দ কৰিব লাগে তেতিয়াহ'লে কাম কৰিব লাগিবই কিন্তু এইটো নহয় যে নিৰক্ষৰতা হৈ কাম কৰিব লাগিব হয় নিৰক্ষৰতা হৈ বহুত মানুহে কাম কৰি আছে বৰ্তমান বহুত ধনী মানুহ আছে আমাৰ তাতে এগৰাকী মানুহৰ কথা চাবলৈ গ'লে যিজনে নিজৰ চহীটো মাৰিব নাজানে তেওঁ বৰ আমাৰ তাৰ এইটো অঞ্চলৰ অৰ্থাৎ মোৰ মাৰ ঘৰৰ মোৰ মামাৰ ঘৰৰ একেবাৰে কোকক নিজৰ চহীটো মাৰিব নজনা এজনে ব তাৰ চবচে ধনী ব্যক্তি হৈছে তেখেতে মানে কি তো ইয়াত এইটো নহয় যে শিক্ষা নাথাকিলে শিক্ষা নাথাকিলেই যে লাইফত একো কৰিব নোৱাৰিব বাত এইটোক নহয় যে শিক্ষা নাথাকিলে যে চব কৰিব শিক্ষা থাকিলেই যে চব কৰিব পাৰি শিক্ষা নহ'লেও বহুতো মানুহে কি হয় লাইফত বহুত ডাঙৰ ডাঙৰ কাম কৰিব এতিয়া আপুনিয়ে চাব শচীন তেণ্ডুলকাৰৰ বিষয়ে চাব শচীন তেণ্ডুলকাৰ হৈছে দহ ফেইল তেখেতে টেন ফেইল কৰিছিলে কিন্তু তেখেতে তেখেতৰ যিটো প্ৰতিভা আছিলে ন ক্ৰিকেটৰ প্ৰতি তেখেতৰ থকা প্ৰতিভাই তেখেতক মানে বৰ্তমান পৃথিৱীৰ চবতকৈ ডাঙৰ চবতকৈ ডাঙৰ এজন ক্ৰিকেট খেলে ভগৱান অৰ্থাৎ ক্ৰিকেট খেলত ভগৱান বুলি কৰা হৈছিলে যিখন যিখন স্কুল যিখন ঠাইত তেখেতে যিখন স্কুলত যিটো যিটো জেগাৰপৰা তেখেতে টেন ফেইল কৰিছিল সেইখন সেইখন ৰাষ্ট্ৰতে সেইখন ৰাষ্ট্ৰতে দহ নম্বৰ ইংলিছত প্ৰথম চেপ্তাৰটোৱে শচীন তেণ্ডুলকাৰৰ নামৰ ৰখা হৈছে এইবিলাকে হৈছে এজন এইবিলাকে হৈছে মটিভেত অৰ্থাৎ এজন মানুহ কেনেকৈ আগবাঢ়িব পাৰি তাৰপৰা এইখন আহি গৈছে আৰু এজন মানুহৰ খেলৰ ক্ৰিকেটৰ বিষয়ে হৈছে তেখেত হৈছে হাৰ্দিক পাণ্ডিয়া তেখেতে তেখেতে টেন ফেইল তেখেতে টেন তেখেতে নাইন ফেইল তেখেতে নাইন ফেইল কৰিছিলে তেখেত তো নাইন ফেইল কৰিলেও তেখেত বৰ্তমান বৰ্তমান ভাৰতৰ এজন বহুত সুধক্ষ সুদক্ষ তেখেত অলৰাউণ্ডাৰ শিক্ষা ব্যৱস্থা নাথাকিলেই যে মানুহ যথেষ্ট পিছ পৰি যায় এইটো হয় লগতে শিক্ষা ব্যৱস্থা নাথাকিলে বহু বহুতো মানুহৰ ক্ষেত্ৰত বহুতো বিভিন্ন ধৰণৰ সমস্যা আপোনালোকে দেখিব পৰা যায় এতিয়া হয়টো গাঁও অঞ্চলৰ শিক্ষা ব্যৱস্থা যথেষ্ট কম হয় গাঁও অঞ্চলৰ শিক্ষা ব্যৱস্থা যথেষ্ট কম সেইকাৰণে গাঁও অঞ্চলত বহুত টাইমত দেখা যায় যে ভূত বিশ্বাস ভূত প্ৰেত বিশ্বাস লগতে ডাইনী হত্যা বেজ এই সকলোবোৰ হৈছে এই সকলোবোৰ কাৰণ মূল কাৰণটো হৈছে শিক্ষা ব্যৱস্থাৰ অভাৱ যদি শিক্ষা থাকে যদি শিক্ষা থাকে মানুহে গম পাব যদি বিজ্ঞান পঢ়ে তেখেতে হয় গম পাব যে এইবিলাক আন একো নহয় চব মানুহৰ এজন ভণ্ড চব ভণ্ড এইবিলাক কাম কৰি আছে কোনোবাই মানে নিজৰ কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এইবিলাক ভুল সিদ্ধান্ত পঠিয়াই দিয়ে তো এনেকৈ মানে ইহঁতে পঠিয়াই দিয়াৰ ফলত ইহঁতে সকলোৱে এই অঁকৰা অজলা মানুহবিলাকে বিশ্বাস কৰি লয় যিবিলাকে নেকি যিবিলাক হৈ যিবিলাক নিৰক্ষৰতা সিহঁতে ভাবি লয় যে এইবিলাকহে সঁচা যদি বিজ্ঞান পঢ়ে এইবিলাক বিজ্ঞানত মানে এইবিলাক সকলো ধৰণৰ আপুনি দেখাকৈ আছে কিছুমান আৰু গাঁও অঞ্চলত প্ৰায় গাঁও অঞ্চলত প্ৰায় সঘনাই এইটো আগৰ আগৰ সময়ত গাঁও অঞ্চলত সঘনাই এটা কথা মনলৈ আহে সেইটো হৈছে সেইটো হৈছে সেইটো হৈছে পথাৰত একুৰা জুই জ্বলি থাকে তাক ধনগুলৈ সেইটো হৈছে ধন গুলৈ ক্ষমা কৰিব মোৰ নামটো পতককৈ পাহৰি গৈছিলোঁ সেইটো হৈছে ধনগুলৈ ধনগুলৈক মানুহে ভাবে যে এই এইটো হৈছে ভূত প্ৰেত ইয়াৰ তলত বহুতো বহুতো খা খাজানা আছে কিন্তু সঁচা কথা কিন্তু বিজ্ঞানে যেতিয়া ৰিচাৰ্ছ কৰিলে তাৰ পিছত এটা কথা গম পোৱা গ'ল যে যেতিয়া বাৰিষা কালত আৰু এটা কথা কৈ দিওঁ বাৰিষা কালত এই কাম এই এই ঘটনাটো প্ৰায় হোৱা দেখা যায় বাৰিষা কালত কি হয় লেতেৰা জাৱৰ জোঁথৰ যেতিয়া জাবৰ জোঁথৰ যেতিয়া মানে এঠাইত জমা হয় যেতিয়া পানীতো শুকাই তেতিয়া শুকোৱাৰ পিছত সিহঁতৰ পৰা গেলি কিনে এটা মানে গেছ ওলাই সেইটো হৈছে মিথেন এই মিথেন যেতিয়া মিথেন যেতিয়া বায়ুৰ সংস্পৰ্শত আহে ন এই বায়ুৰ সংস্পৰ্শত অহাৰ পিছত ইহঁতে মানে জ্বলি পতককে নুমাই যায় আৰু পত ৰাতিৰ আন্ধাৰত বহুত ডাঙৰকৈ এইটো দেখা যায় তো ইহঁতে সেইকাৰণে মানুহে ভাবে যে এইটো ধনগুলৈ আৰু ইয়াৰ তলত খাজানা চাজানা থাকিব পাৰে হয় থাকিব পাৰে কিছুমান ক্ষেত্ৰত দেখা যায় কিছুমান ক্ষেত্ৰত হঠাৎ খাজানা পোৱা যায় এনেকৈয়ে মানে আৰু শিক্ষাখণ্ডই মানে মানুহৰ শিক্ষা নাথাকিলে মানুহৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু কিছুমানে বহুতে ভাবে বেজ বেজটো আন একো নহয় এজন ভণ্ড মানে তো বেজে যিটো পানী আপুনি এনেকে গুলি দিয়ে ন সেই হাতুৰীটো বা কটাৰীখনে দি মাৰি দিয়ে কিমান লেতেৰা বস্তু আছে কোনেও নাজানে তো এইখিনিয়ে মানুহে এইখিনিকে মানুহে নিজ একদম পৰম পৰম আনন্দৰে এইখিনি খায় সৌভাগ্য়ৰে খায় যে বেজে দিছে এইটো খালে ভাল হয় কিন্তু সঁচা কথা ক'বলৈ গ'লে এইবিলাক আন একো নহয় চব একো একোটা ভণ্ড তো এইখিনি কাম কৰিলে কাৰো একো সিদ্ধি নহয় তো লগতে বিজ্ঞান পঢ়িব লাগে বিজ্ঞান কিন্তু শিক্ষা শিক্ষাখণ্ডই যেতিয়া এইবিলাকে নাথাকিব শিক্ষাখণ্ড যেতিয়া আহি যাব তেতিয়াহ'লে এইবিলাকো লৈ যাব এইবিলাক চব আঁতৰি যাব সমাজৰপৰা সমাজৰপৰা কুচিন্তা সমাজৰপৰা বিভিন্ন বিভিন্ন বিভিন্ন সমস্যাবিলাক আঁতৰি যাব গাঁৱৰপৰা মেইনলি গাঁৱৰপৰা মেইনলি এই সমস্যাবোৰ আঁতৰি যাব গাঁৱত আপুনি সঘনে এই দেখি থকা এইবিলাক এনেকৈ আৰু দেখা যায় আৰু এটা এটা এটা বেমাৰ হৈছে সেইটো হৈছে বসন্ত ওলোৱা বসন্ত ওলোৱাটো আন একো নহয় বস বসন্ত ওলোৱাটো হয় ভাইৰাছৰ কাৰণে হয় ভাই বসন্ত ওলোৱাটো হয় ভাইৰাছৰ কাৰণে যেত যে কিন্তু যেতিয়া মানুহে এইটো বেজৰ তাত দিয়ে ন তেতিয়া আৰু বেছি হৈ যায় কিন্তু সঁচা কথা ক'লে যে যেতিয়া পায়সখিনি খোৱা হয় যেতিয়া পায়সখিনি খোৱা হয় সেই পায়সখিনিত পায়সখিনিয়ে হে এইতো ভাল কৰে বৰ বিজ্ঞানে বৰ্তমান ৰিচাৰ্ছ কৰাৰ পিছত এইটো উলিয়াইছে যে পায়সখিনিতে কিছুমান কিছুমান এই ভাইৰাছটোৰ প্ৰতিষেধক কিছুমান পোৱা যায় যিটোয়ে নেকি এই বসন্ত ৰোগটো প্ৰতিষেধ কৰাত প্ৰতিষেধ কৰাত বাধা দিয়ে আৰু এটা বৰ্তমান বৰ্তমান সময়ত মই বৰ্তমান ক'ব বিচাৰোঁ ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যথেষ্ট কম মানুহৰ মনৰ বিকাশ এতিয়াও হোৱা নাই সঁচা কথা ক'বলৈ গ'লে এতিয়া বৰ বৰ্তমান ৰিচেন্টলি হৈ যোৱা কৰোণাত কৰোণাত কৰো কৰোণাত আপুনি চাব বিভিন্ন অঞ্চলত বিভিন্ন বাকী দেশবিলাকত বিভিন্ন চেনিটাইজেছন কৰিছে কিবা কৰিছে কিবা পৰিৱেশ চাফ কৰিছে বহুতো গেলা পেঁচা এইবিলাক আঁতৰাইছে কিন্তু ভাৰতবৰ্ষত কি কৰিছে সেই সমস্য়া হাতত মাৰি লৈছে গো কৰোণা গো গো কৰোণা গো গো কৰোণা গো কি ঘেন্টা গো কৰোণা গো এইবিলাক তো মানুহে মানে তো ভাবে এইবিলাক মানে যিটো কৈ দিয়া হয় ন সেইটোকে কৰিব লাগে বুলি মানুহে ভাবি যায় তো যাৰ ফলত তো যাৰ যাৰ ফলত ইহঁতে মানে বিভিন্ন সমস্য়াৰ সন্মুখীন হ'বলগা হয় লগতে প্ৰতিষেধকখিনি উলিয়াই কেনে ইহঁতে কাম কৰিবলগা হয় তো কাম কৰিব লাগে প্ৰতিষেধক উলিয়াই কাম কৰিব লাগে প্ৰতিষেধক উলিয়াই কাম কৰিব লাগে বিজ্ঞানেৰ সকলোতে প্ৰচাৰ কৰিব লাগে সকলোতে প্ৰভাৱ পেলাব লাগে বিজ্ঞানে সকলো প্ৰায় নিজৰ বিজ্ঞানে মানে বিজ্ঞান থাকিলে আন একো নহয় ভূত একো নহয় চব বিজ্ঞান আৰু যাদুও একো নহয় চব বিজ্ঞান বিজ্ঞানে বিজ্ঞান বিজ্ঞানৰ বাহিৰে একো নাই পৃথিৱীত চব সকলোতে বিজ্ঞান আপুনি বহাৰপৰা শুৱালৈকে ৰাতি শুৱালৈকে সকলোতে বিজ্ঞান আপোনাৰ দেহতো বিজ্ঞান হৈ আছে চবত জেগাতে আপুনি চাবলৈ গ'লে চবৰ জাগাতে চব জাগাতে আপোনাৰ বিজ্ঞান হৈ আছে